হেল্ল' দে কওক ক'ৰ পৰা কৈছে আপুনি হাউলিৰ ৰাস মোটামুটি পোন্ধৰ দিন হয় আৰু তাতে বিৰাট ডাঙৰ অসমৰ ভিতৰত হাউলিৰে বৰপেটাৰ হাউলিৰে ডাঙাৰ ৰাস হয় আৰু তাতে লটাৰী খেলা কেইবাখনো লটাৰী খেলা হয় এশ টকা কৰি টিকটত লাইন বাই লাইনত আপনি তিনিটা মানৰ পৰা ৰাতি থিয় দিব লাগিব তেতিয়াহে টিকট পাব আগদিনা যাব লাগিব আৰু মানে এক একজন ব্যক্তিক এটাহে টিকট দিয়া হয় দুটা টিকট দিয়া নহয় বৰ ভাল হয় থাকি ভাল লাগিব হাজাৰ হাজাৰ মানুহে তাতে দিন ৰাতি তেনেকৈ আপোনাৰ মোটামুটি পন্ধৰ দিন

থাকা মেলা আহাৰ আগ দিনাখন মোক ফোন কৰি দিলে হ'ল দিয়ক